আৰু ভিম কল পিচি পেলাই মূৰত লগাব লাগে তেতিয়াও জ্বৰ কমি যাব তাৰপিছত আপোনাৰ কাঁহ হৈছে কাঁহ হ'লে তুলসী পাত লং দুটামান দি পেলাই পিচি সেয়া তুলসী পাতে মৌ অকমান দিব লাগিব মৌ অকণ সদ খালে সেয়া কা ভাল হ'ব

আৰু সেইবোৰকে বন্দৰৱে ভাল কৰে বুলি ভাবোঁ আৰু বজাৰৰ দৰৱতকৈ আমি সেইবিলাকেই ব্যৱহাৰ কৰি পেলাই বহুত উপশম পাওঁ গতিকে বন সেই বন দৰৱ ব্যৱহাৰ কৰাটোৱেই ভাল বজাৰৰ দৰৱ ব্যৱহাৰ কৰাতকৈ